এই যোৱা কেইবছৰমানৰপৰা ভাৰতীয় অৰ্থনৈতিৰ গতি ধাৰা হঠাতে সলনি হৈছে বিশেষকৈ এতিয়া ইণ্টাৰনেট ইণ্টাৰনেট সহজলভ্য হোৱাৰ পিছৰেপৰা বিভিন্ন ধৰণৰ এপছবোৰ মোবাইলত উপলব্ধ হয় হয় আৰু সেই ঘৰে ঘৰে মোবাইল হোৱাৰ পিছত সেই মোবাইলৰ এপছবিলাকৰপৰা দিনে প্ৰতি ইউজাৰবিলাকৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে আৰু তেনেকৈ চৰকাৰে বহুতখিনি টেক্স সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু এই টেক্সবোৰৰপৰাই আমাৰ দেশৰ অৰ্থনীতি আগতকৈ যথেষ্টখিনিত ভাল ভাল ভাললৈ আহিছে আৰু শেহতীয়াকৈ যি চেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী মৰিগাঁৱত হ'বলৈ গৈ আছে তাৰ জৰিয়তে অনাগত দিনবোৰত ভাৰতীয় অৰ্থনীতি যথেষ্টখিনি আমূল পৰিৱৰ্তন হ'ব বুলি আশাবাদী